হেল্ল' এইটো ৰাণা গাঁও লাগিছে অঁ হয় হয় হয় অঁ কওকচোন ফাচী এটা আছে বাৰু পাঠাও এটা আছে তাকে আৰু যদি বেছিকৈ লাগে মোৰ ওচৰতে আছে বাৰু মই কথা পাতি দিব পাৰিম কি কিহৰ কাৰণে লাগেনো আপোনাক অ অ এতিয়া দামটো ধৰি লওক আৰু মাংস দামটো গম পাইছেই তাত যদি এতিয়া ধৰি লওক ছাগলী আমিতো এতিয়া ফুটকে বেচিলে কেজি ছিষ্টেমত নপৰে তাপা ধৰি লওক আও এইটো ঠিকাকেই যাব আপুনি আহি চাই পেনি ল'লে বেছি ভাল হ'ব নেকি আপোনাৰ আকৌ পচন্দ হয় নহয় মই আছে বুলি কৈছোঁ আপুনি এতিয়া লাগে বুলি কৈছে দেখা দেখি হ'লেহে ভাল হ'ব মোৰ ধৰি লওক ৰাতিপুৱা সোনকালে নাপায় বাৰু পায় দহ বজাৰ পা ইফালে ধৰি লওক গধূলি লৈকে মই ঘৰতে থাকোঁ

অঁ নহয় যদি আৰু আপুনি লগালগ লৈ যায় তেতিয়া এডভাঞ্চ নিদিলেও হ'ব পচন্দ নহ'লে দিম নহয় মই এসপ্তাহ চাৰিদিনৰ পাছত নিম তেতিয়া ধৰি লওক আৰু আমাৰ আমি ধৰি লওক অঁ অ অঁ তেতিয়াহ'লে আপুনি এডভাঞ্চ দিব লাগিব এডভাঞ্চ মানে এতিয়া আহিন পায় হ'ল কাতি মাহটো আছে কাতি মাহটো আঘোনো কিমান তাৰিখে আপোনাৰ বিয়া অঁ ডেৰ মাহ দিন মই পুহিব লাগিব বহাও আপুনি কিবা এটা ধৰি লওক খৰচা এটা ভৰিব লাগিব আকৌ অঁ তেনেকুৱা কৰিব লাগিব তাৰপিছতে আকৌ এতিয়া অ মই আপুনি গ'লে হয় মই কথাটো কৈ দিলোঁ এতিয়া ধৰি লওক আমাৰ পৰিয়ালৰ ঘৰখনৰো কথা আছে দুই দুই দুই এজনক সুধিবও লাগিব ধৰি লওক মই চব সময়তে প্ৰতিপালটো নকৰো সিহঁতকো ল'ৰাকেইটাকো সুধিবও লাগিব অঁ অঁ সাত বজাত মোক মোক থৈ গাঁও দহ বজাৰ পৰা বাহিৰত লগ পাব বাৰটা এঘাৰটা পা এনেকৈ লগ পাব সাত বজাতে লগ নাপাব দেই অঁ ভাটি বেলা আহিলেও হ'ব অঁ অঁ অঁ অঁ হ'ব হ'ব দিয়ক অঁ হ'ব দিয়ক হ'ব অঁ হ'ব হ'ব আহিব তেতিয়াহ'লে হ'ব অঁ অঁ অঁ হ'ব